হেল্ল' হয় হেৰি মই ইন্দোৰৰ পৰা কৈছিলোঁ

হয় হয় আমি মানে আমি আজি যাম তাৰপিছত আমি গুৱাহাটীতে থাকিম এখন হোটেলত আ হেৰি আপুনি ইয়াৰ পৰা গুৱাহাটী পৰা লৈ যাবহি পাৰিবনি বাৰু কাজিৰঙালৈকে

সাতজন হয় হয় হয় হয় কৈ দিম বাৰু হয় আপোনাৰ ওচৰত দুখন আছে ন' সাতজন যাব পৰা ইন্ন'ভাখনকে পঠিয়াই দিব হয়

মই আপোনাক ক'ম বাৰু অ

হয় ঠিক আছে অ আ আমি আজি যাম আৰু অসমলৈ ঠিক ঠিক আছে বাৰু